হয় এনেকুৱা সন্মুখীন হৈছোঁ আজি ৰিচেণ্টলি বিছ দিন হোৱা নাই যিহেতু মই গাড়ীয়ে চলাই আছোঁ মোৰ নিজা গাড়ীয়ে মই আপোনাৰ আমাৰ মৰিগাঁৱৰ পৰা নগাঁৱত মোৰ এটা পাৰ্টীৰ অৰ্ডাৰ আছিলে আপোনাৰ উদমাৰী বুলি কোৱা জেগাডোখৰ অলপ ভিতৰুৱা জেগা আছিল আৰু আপোনাৰ মথাউৰি ৰাস্তা আছিল ৰাস্তাবোৰ বৰ বিশেষ ইমান ভাল নাছিল আৰু যিহেতু মোৰ গাড়ীও অলপ লোড আছিলে যিহেতু পানী লৈ গৈছিলোঁ গতিকে ৰাস্তাৰ মাজতে মোৰ গাড়ীখন আপোনাৰ টায়াৰটো ব্ৰাচ হৈ গ'ল আৰু হোৱাৰ ফলত আপোনাৰ মই বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ যিহেতু মোৰ লগত এজন ল'ৰা হৈছিলে হেণ্ডিমেন আৰু ল'ৰাজন ইমান কামত ঠিক নাছিলে যদিও মানে কাৰোৰ পৰা মই সেইখিনি সময়ত কোনো মানুহ নাছিলে অলপ মানুহ নিচান ৰাস্তা আছিলে ৰাস্তাবোৰ ইমান মানে বহুত ডাঙৰ ডাঙৰ গাঁত আছিলেতো গতিকে গোটেই গাড়ীৰ পৰা গোটেই মালবোৰ নমাবলগীয়া হ'ল নমাই আপোনাৰ নিজেই মই গাড়ীৰ জেক লগাই চকা টকা খুলি তাক ঠিক ঠাক কৰি ল'বলগীয়া হ'ল আৰু সেইখিনি সময়ত মোৰ স্পেয়াৰ টায়াৰটো ইমান ঠিক নাছিলে আৰু মই যিহেতু সেইখিনিত ইমান মানুহ দুনুহ নাছিলে মই নিজেই মানে খোজকাঢ়ি গৈ টায়াৰটো মোৰ তেনেকুৱাতে আপোনাৰ গাড়ী এখন পাইছিলো বাইক এখন বাইকজনে আৰু টমটম এখনৰ মোক ফোন নম্বৰ দিলে আৰু সেই টমটমক ফোন কৰি আপোনাৰ টমটমখন মাতিলোঁ তাতে সেই টমটমতে নি আপোনাৰ নগাঁও পুৰণিগুদাম বুলি কয় জেগা এডোখৰ আছে তাত গৈ মই টায়াৰটো বনাই ল'লো বনাই লৈ আৰু সেই টায়াৰটো টমটমতে উঠাই মই আহি মোৰ গাড়ী পালোহি গাড়ীত মই তেনেকৈ টায়াৰটো লগোৱালৈ নাই কমেও আপোনাৰ তিনি চাৰি ঘণ্টা সময় মোৰ সেইফালে বেকাৰ গুছি গ'ল আৰু তাৰপিছত বহুত সময়ৰ পিছত গৈ মই পাৰ্টীৰ ওচৰত গৈ মালটো দিব পাৰিলোঁ আৰু আহোঁতেও ঠিক একেই কণ্ডিশ্যন সেইবাৰ আহোঁতে মোৰ গাড়ীৰ কি হ'ল আপোনাৰ গাড়ীৰ ব্ৰেক চোটো গুছি গ'ল আৰু ব্ৰেক চো যোৱাৰ মেইন কাৰণটো আছিলে আপোনাৰ কি গাড়ী ৰাস্তাটোত বহুত ডাঙৰ ডাঙৰ গাঁত আছিল সেইকাৰণে হয়তোবা গাড়ীৰ ব্ৰেক চো গুছি গ'ল সেইবাৰটো বহুত ডাঙৰ প্ৰব্লেম হৈ গৈছিলে কাৰণ ৰাতি মোৰ তেতিয়া আপোনাৰ ঠিক বাজিছিল চাৰে সাতটা আঠটামান বাজিছিল আৰু যিহেতু উদমাৰী ৰাস্তাটো বহুত মানে অলপ বহুত ভয়ংকৰ ৰাস্তা আৰু মথাউৰি ৰাস্তা বহুত ডাঙৰ ডাঙৰ গাঁত মানে সিফালৰ পৰা আপোনাৰ যদি এখন গাড়ী আহি থাকে আপুনি গাড়ীখন চাইড দিবলৈ আপোনাৰ অশান্তি হৈ যায় মানে কাষলৈ গাড়ীখন চপাম কি নচপাম কাৰণ কাষলৈ চপাই দিলে গাড়ীখন হয়তো আপোনাৰ পাল্টি মাৰি দিব পাৰে সেইতো ভাবিয়ে মানে বহুত অশান্তি ৰাস্তা আৰু ৰাতিও হৈ গৈছিলে আৰু ব্ৰেক চোটো বনাই আনিব লাগিছিল যিহেতু ব্ৰেক চোটো গ'ল গাড়ীখন আগত নাযায় গাড়ী পূৰা চাউণ্ড কৰিলে আৰু তেনেকুৱাতে আপোনাৰ কি হ'ল অকমান লাহে ধীৰে গাড়ীখন চলাই আনি আনি আপোনাৰ এঘৰ মানুহ পালোহি আৰু সেই মানুহঘৰ চোতালতে গাড়ী গোটেই ৰাতি গাড়ীখন বহুৱাই থৈ দিলোঁ আৰু ৰাতিটো আপোনাৰ কোনো ধৰণৰ গ্ৰেচ পোৱা নাছিলে কাৰণ গাড়ীখন ভাল কৰিবৰ কাৰণে গাড়ীখন মই গেৰেজত লৈ যাব লাগিব বা জেৰেজৰ পৰা এজন মেকানিক লৈ আহি মই গাড়ীখন মই ঠিক কৰিব পাৰিম গতিকে তেনেকুৱা ধৰণৰ কোনো সুবিধা নাছিলে আৰু সেইকাৰণে গোটেই ৰাতি মই সেই মানুহঘৰৰ চোতালতে থাকিবলগীয়া হ'ল আৰু ওচৰতে মানুহ এজনক ক'লো মানুহজনে যেনিবা অলপ সহায় কৰিলে কি আমাৰ হেণ্ডিমেন আৰু মোকে দুইজনকে ৰাতি খোৱাতো মানে ভাত মুঠি তেওঁ সহায় কৰিলে